হয় মই অনলাইনত ছপিং কৰি এটা ছাৰ্ট লৈছিলোঁ ছাৰ্টটো নীলা ৰঙৰ আছিল ছাৰ্টটোৰ দাম মাৰ্কেটত পোন্ধৰশ মান টকা পৰিলে হয় কিন্তু মই অনলাইনৰ বিগ বিলিয়ন ডে'ৰ অফাৰত পাঁচশ টকাতে ললোঁ ছাৰ্টটো পিন্ধি খুবেই এটা কমফৰ্টেৱল ফিল কৰোঁ ছাৰ্টটো কটনৰে হয় ভাল লাগিল আৰু ছাৰ্টটো লৈ